অঁ কওক

মই শুনি আছোঁ আপুনি কওক

শুনি আছোঁ আপুনি কৈ থাকক

জনজাতিৰ বিষয়ে মানে কেনেকুৱা কথা আপোনাক লাগে আমাৰ লখিমপুৰত পুৰণি দিনৰ পৰা নৈ নৈ পাৰে পাৰে যিখিনি মানুহ আছে মিচিং জনগোষ্ঠীৰ মানুহ তেওঁলোকৰ লগতে আছে সোণোৱাল কছাৰী মানুহ আৰু আছে আমাৰ ইয়াত বড়ো কছাৰী মানুহ লগতে আছে পুৰণা দিনৰ আহোম ৰজাই প্ৰথমতে হাবুঙতো এখন এটা ৰাজধানী পাতিছিলহি আহি গতিকে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহো বহুত আছে অন্যান্য কোঁচ সম্প্ৰদায়ৰ মানুহ আছে অন্যান্য মানুহ ধেৰ আছে এইখিনিয়ে হ'ল নৃ গোষ্ঠীয় মানুহ এওঁলোক ভূমি পুত্ৰ এওঁলোকৰ বিষয়ে কি জানিবলৈ আছে আপুনি সুধিব পাৰে মিচিংসকলে ফাগুনৰ প্ৰথমটো বুধবাৰতে খেতি আৰম্ভ কৰে এই খেতি আৰম্ভ কৰাৰ আৰম্ভণিতে তেওঁলোকে পূজা কৰে ইয়াকে আমি সাধাৰণতে সেইটোকে আলি আই লৃগাং বুলি কয় এই লৃগাঙত তেওঁলোকৰ নৃত্য গীতো হয় ঢোল বজাই বিহু নাচে ঐনিতম গায় ডেকা গাভৰুৱে মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে ঐনিতমৰ সহায় লয় আৰু সেইদিনাখনেই তেওঁলোকে ধান সিঁচি ধানৰ খেতি আৰম্ভ কৰে ইয়াৰ পিছতে তেওঁলোকৰ মৃতকৰ পূজা কৰিবৰ কাৰণে দত গাং পাতে দত গাঙো তেওঁলোকৰ মিছিংসকলৰ এটা পৰম্পৰা আমাৰ অন্য সম্প্ৰদায়ৰ মানুহে মানুহ মৰাৰ লগে লগে পূজা পাতল বা সকাম নিকাম কৰে কিন্তু তেওঁলোকে নিজৰ মনৰ ইচ্ছাৰে যেতিয়াই তেওঁলোকে সামৰ্থ্য গোটাব পাৰে সামৰ্থ্যবান হয় তেতিয়াই তেওঁলোকে দত গাং পাতি যিসকলৰ মৃত আত্মাৰ সদ্গতিৰ কাৰণে পূজা প্ৰাৰ্থনা কৰে আমাৰ সোণোৱাল কছাৰীসকলে বহাগ বিহুৰ সময়ত এটা নৃত্য কৰে যাক বহুৱা নৃত্য বুলি কয় এই বহুৱা নৃত্যত তেওঁলোকে বছা বছা কেইজনমান মানুহক কলপাত ছিৰিলা ছিৰিলিকৈ ফালি তেওঁলোকক সজাই ঢোল বজাই নৃত্য কৰাৰ লগে লগে এই এটা পৰম্পৰা তেওঁলোকৰ আছে সোণোৱাল কছাৰীসকলৰ আৰু আমাৰ ইয়াত কি আহোম জনগোষ্ঠী আছে তেওঁলোকে পূৰ্ব পুৰুষৰ সদ্গতিৰ কাৰণে তেওঁলোকক পূজা পাৰ্বন দি বছেৰেকত এবাৰ মেডাম মেফি উৎসৱ পালন কৰে এইটো আহোম সম্প্ৰদায়ৰ নিজা এটা পৰম্পৰা ইয়াৰ লগতে আমাৰ যি বড়ো জনগোষ্ঠী আছে তেওঁলোকে বাথৌ পূজা কৰে আৰু বাকী অন্যান্য যি সম্প্ৰদায় আছে সেই সম্প্ৰদায়ে নিজা নিজা ৰীতি নীতিৰে নিজৰ পূৰ্ব পুৰুষক সন্তুষ্ট কৰিবৰ কাৰণে সময়ে সময়ে বেলেগ বেলেগ ধৰণৰ পূজা পাৰ্বনৰ পাৰ্বন অনুষ্ঠিত কৰে চাহ বাগানত যিসকল আমাৰ বাহিৰৰ পৰা আহি এতিয়া অসমতে অসমীয়া হোৱা আমি চাহ বনুৱাসকল আছে তেওঁলোকে কৰম পূজা পাতে কৰম পূজাৰো চাৰিটামান ভাগ আছে সময় সময় লৈ এই কৰম পূজাত তেওঁলোকে নৃত্য গীত কৰে তেওঁলোকৰ নৃত্য গীতক যি ঝুমুৰ বুলি যি কয় সেই নৃত্য গীত মাদলৰ ছেৱত ডেকা গাভৰুৱে নাচি পূজা কৰাৰ লগতে আনন্দ উৎসৱো হয় আৰু ই তেওঁলোকৰ খেতি বাতিৰ লগত সম্পৰ্কিত এটা পূজা আৰু কিবা সুধিব লগা থাকিলে আপুনি সোধক